হেল্ল' বাইদেউ দা গুৱাহাটীৰ পৰা কলকাতালৈ যোৱা ট্ৰেইনখন ট্ৰেইনৰ টিকট পামনে মই জানুৱাৰী দহ তাৰিখে যাব বিচাৰিছোঁ হয় হ'লে কেতিয়া টিকটৰ সময়টো এনেই কেতিয়া কেতিয়া মানে টাইমটো আছে ট্ৰেইনত আপুনি দুপ ৰাতিপুৱা আৰু দুপৰীয়া ট্ৰেইনখনৰ টাইমটো ক'বচোন কিমান কি কোনটো কোনটো সময়ত আহিব অঁ তেতিয়াহ'লে দুপৰীয়াখনতে আপুনি টিকটটো ঠিক কৰি দিব পাৰিবনে আচ্ছা এনেই এইটো টিকটখন অঁ আৰু টিকটখনৰ দাম কিমানমান হ'বনো বাৰশ যে বাৰশ এনেইতো নশ মানত হৈ যায় অঁ কৰি দিব আপুনি তাৰিখ অঁ অঁ এতিয়া কনফাৰ্ম হ'বনে টিকটখন মানে কি ক'লে আপুনি থ্ৰী এ চি কৰি দিব টিকটখন পাৰিলে অঁ টিকটখন কমফাৰ্ম হ'বনে

অঁ ঠিক আছে তেন্তে অঁ এই কনফাৰ্ম হ'লে আপুনি মেছেজ আহিব ন অঁ ঠিক আছে তেন্তে নম্বৰত আছে এতিয়া এইটো ৱেটিং লিষ্টৰ এইটো মোৰ মোবাইলত মেছেজ আহিব আচ্ছা ঠিক আছে দিয়ক তেন্তে সেইখিনি ইমান মোক সহায় কৰি দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ এতিয়া ৰাখিছোঁ দিয়ক ঠিক আছে